আমাৰ ঘৰ বনোৱা নিয়ম প্ৰধানকৈ অলপমান বেলেগ বেলেগ আমাৰ হিন্দু ধৰ্মৰ মানুহে ঘৰটো যেতিয়া বনোৱা হয় পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিসীমাটো ভালকৈ চাই আপোনাৰ ঘৰটো নিৰ্মাণ কৰাৰ আগত কেঁচা ঘৰ হ'লেও বাঁহৰ খুঁটাৰ ঘৰ হ'লেও আপোনাৰ নিয়ম নীতিৰ মাজেৰে চোৱা চিতা কৰি শিৱ পূজা এভাগলৈ আগ কৰি আপোনাৰ সৰ্বসাধাৰণতে চাৰি কোঠালি বা পাঁচ কোঠালি বনোৱা হয় ঘৰটো বাঁহৰেই হওক বা পকাৰে হওক আপোনাৰ পূবফালে শোৱাৰুম থাকে উত্তৰ দিশে ভাত বনোৱা ৰুম থাকে পশ্চিম দিশে আপোনাৰ এনেই গৰু গোহালি পশ্চিম দিশে বনোৱা হয় এই বনোৱা হয় হয় যদিও এনেই মই ৰুমৰ কথাহে সদ্যহতে কৈছোঁ এনেই শোৱা ৰুমেই থাকে দক্ষিণ দিশে আপোনাৰ দুৱাৰমুখ আৰু পূবদিশেও দুৱাৰমুখ থাকে দক্ষিণ দিশে আপোনাৰ ধৰক মানুহ দুনুহ বহিবৰ কাৰণে এটা ড্ৰইং ৰুম টাইপত থাকে সেইটোত বহা হয় আৰু পূবে কথাতে কয় পূবে ভঁৰাল পশ্চিমে গঁৰাল গোহালি উত্তৰে চৰু দক্ষিণে গৰু এইটো আপোনাৰ পৌৰাণিক লোকৰ নিয়ম নীতি আৰু বাৰীডৰা পিছত ঘৰ বনাই বাৰী ঘৰ চাৰিসীমাটো গছ বন মানে তামোল গছ ধৰক এই পান তামোল গছতেই পান গছ কল বন ইটো সিটো লগাই পৰিষ্কাৰ পৰিচ্ছন্নতাকে ৰখা হয় আৰু আপোনাৰ এনেই পানী কোঁৱা বা পুখুৰী এইবোৰ সৰ্বসাধাৰণ বহল মাটি বাৰী হ'লে থাকে এনেই পানী কোঁৱাটো টিউবৱেল বহুৱাই পানী ব্যৱহাৰ কৰিবৰ কাৰণে উত্তৰ দিশে পাৰে টিউবৱেলৰ পাচাবগাৰ শৌচালয় এইখিনি আপোনাৰ থাকে গৰু গোহালি দক্ষিণে গৰু গোহালি থাকে আৰু মানুহ থকা ঘৰটো মাজতে আৰু বাৰী ঘৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কিছুমান ওচৰ চুবুৰীয়া মানুহ ধৰক কোনোবাই পকাঘৰ সাজিছে এটি নিয়ম নীতিৰ মাজেৰে ঘৰ কমপ্লিট হোৱাৰ পিছত শিৱ পূজা এভাগ পতা হয় নিয়ম নীতিৰ মাজেৰে আৰু ওচৰ চুবুৰীয়া চাৰি পাঁচজনক মাতি নিয়ম নীতিৰে খোৱা লোৱা কৰা হয় আপোনাৰ ওচৰটো কিছুমান মানুহে ধৰক ভেটিটো বহুত ওখ কৰে ঘৰটো চাপৰকৈ বনায় খেৰৰে হ'লেও হেৰিৰে হ'লেও বাঁহৰে হ'লেও সেইখিনি হ'ল সৰ্বসাধাৰণ আপোনাৰ মজদুৰ মানুহখিনিয়ে তেনেকুৱা টাইপত ঘৰটো নিৰ্মাণ কৰে এনেই কাৰবাৰ টকা পইচা আছে দুইতলাও বনাইছে তিনিতলাও বনাইছে ওচৰ চুবুৰীয়াতো বহুতো বহুত ধৰণে ঘৰ দুৱাৰ বনায় তাৰ ভিতৰত ধৰক আমি সৰ্বসাধাৰণ মানুহখিনিয়ে জীয়াই থাকিবৰ কাৰণে এই আছাম টাইপত অখম এখনি সৰুকৈ ঘৰ বনোৱা হয় মাজতে কিছুমানে মাজত ক দি কৰিডৰ দিয়ে দি দুই চাইডে ৰুমৰ সুবিধা কৰে কিছুমানে আকৌ ফ্রণ্টতে বাৰাণ্ডা টাইপটো কৰি আপোনাৰ ভিতৰলৈ কৰিডৰ নিদিয়াকৈ ঘৰ নিৰ্মাণ কৰে আৰু ঘৰৰ কিছুমানে টাইল্চ চাইল্চ লগায় সৌন্দৰ্য কৰে প্ৰকৃততে টাইল্চটো ভাল বস্তু নহয় টাইল্চে আপোনাৰ মাটিৰ আৰ্থিংটো ভৰিত নাপায় আৰু ৰঙা মাটি আজিকালিটো ৰঙা মাটি গোবৰেৰে লিচা ঘৰ নাইকিয়াই হ'ল সৰ্বসাধাৰণ মানুহেতো চব টাইল্চ লগাই ইটো সিটো কৰি সেই গতিকে বেমাৰ আজাৰো হিচাপ নাইকিয়া হৈছে ধৰক এই ডাইবেটিচ ইটো সিটো বেমাৰৰ সংখ্যাও বাঢ়িছে মাটিৰ লগত স্পৰ্শ নাই মাটিৰ লগত স্পৰ্শ হৈ থাকিলে স্বাস্থ্যটো বহুত ভৰিকেইটা মাটিত লাগি থাকিলে আপোনাৰ স্বাস্থ্যটো বহুত মানুহৰ বহুত বেমাৰৰ পৰা ৰোগৰ পৰা হাত সাৰে অঁ কিছুমানে আচবাবো কৰে কিছুমানে বহুত দামী টিঙো লগায় আজিকালি বহুত কুৱা বিধৰ বহুত বিবিধ বিধে বিধে আপোনাৰ টিং ওলালে আৰু কিছুমানে চট দি বনায় ঘৰৰ নিৰ্মাণৰ বহুতৰ বহুত মনত বহুত ধৰণৰ খেলাই আৰু সেই অনুপাতে বনায় সেই অনুপাতে চলি থাকে আও আমাৰ হৈছে কি আমি সৰ্বসাধাৰণ মানুহ অসম টাইপৰ ঘৰ এটি বনাই ধৰক সন্মুখত গোসাঁইঘৰ এটি আছে মন্দিৰ এটি বনাই থৈছোঁ আৰু পূবফালেই ভঁৰালটো থৈছোঁ আৰু আপোনাৰ পশ্চিম দিশে ঘৰটো পশ্চিম দিশে গৰু গোহালি পশ্চিম দক্ষিণ কোণত গৰু গোহালি থৈছোঁ এনেকৈ আৰু এটা পুখুৰীও ৰাখিছোঁ ধৰক পানী দুনি খাই ইটো সিটো কৰিবৰ কাৰণে মাছ পুথিও ধৰিবৰ কাৰণে এনেকেই ঘৰৰ পৰিৱেশটো কাষতে ঘৰৰ পৰা ধৰক আপোনাৰ চল্লিছ পঞ্চাছ মিটাৰ অন্তত এইবোৰ আপোনাৰ তামোল পান ফল মূলৰ গছ এইখিনি কৰিবৰ কাৰণে সুবিধাটো কৰি থৈছোঁ আৰু ঘৰৰ পৰা ধৰক বিছ পঁচিছ মিটাৰ অন্তত অকমাণি খেতি শাক পাচলি কৰিব পৰা সুবিধা ৰাখিছোঁ এনেকেই ভাগে ভাগে ইটো সিটো কৰি ঘৰখন পৰিপাতিকৈ ৰখা হয় আৰু টকা পইচা হ'লে ধৰক গাড়ী ঘৰ এটিও বনাই ধুনীয়াকৈ আটোমটোকাৰিকৈ গাড়ীখন ভৰাই থ'ব পৰা সুবিধা কৰি লয় আৰু আমি হ'লোঁ মন্দিৰ আমাৰ এক নম্বৰ গোহাঁইঘৰ এটা আমাক লাগে কেলে আমি পূজা সেৱা যাগ যজ্ঞ ইটো সিটো কৰিবৰ কাৰণে সেয়ে এখন নিৰ্দিষ্ট জাগাত সেই মন্দিৰ নিৰ্মাণ কৰি ঘৰ তৈয়াৰি কৰা হয় তাতে বাৰ্ষিক যিখিনি আমাৰ কৰণীয় কাম সেইখিনি ধৰ্মালম্বী যিখিনি কাম সেইখিনি কৰা হয় আৰু ভকত বৈষ্ণৱগণ আহিলে তাতে বহি শাস্ত্ৰ ভাগৱতৰ চৰ্চা কৰা হয় আৰু ইভাগে আমাৰ ঘৰটো টিঙৰ মানে বৰ দামী টিঙো নহয় আগতে লগোৱা এনেই মিডিয়াম টিং আৰু ধৰক আৰু কাঠৰ চৌতি পাল যিবোৰ দিয়া হৈছে কাঠৰ চৌতিখিনিও কাঠৰে লোহা নহয় এনেই আপোনাৰ চালি এখন টানি তাত আমাৰ ভাত ৰন্ধা পাকঘৰ তৈয়াৰি কৰি থোৱা হৈছে আৰু গা ধোৱা ঘৰ কাপোৰ ধোৱা ঘৰ গা ধোৱা কাপোৰ ধোৱা একেটাই ঘৰ আৰু পাচাব কৰা আপোনাৰ শৌচালয় এইবোৰ টিউবৱেল য'ত বনোৱা হৈছে টিউবৱেলৰ পৰা অন্তত দহ মিটাৰমান আঁতৰত আপোনাৰ শৌ শৌচালয় গা ধোৱা ঘৰ পাচাবগাৰ এইখিনি বনাই থোৱা আছে আৰু এনেই বস্তু বাহিনী ৰাখিবৰ কাৰণেও ধৰক কোৰ দা কুঠাৰ হাতোৰা এই সামগ্ৰী ৰাখিবৰ কাৰণে আপোনাৰ তামোল পানৰ বঁটা চটা ইটো সিটো থ'বৰ কাৰণে অকমাণিকৈ সৰুকৈ এটি ৰুমো তৈয়াৰি কৰি লোৱা হয় সেই ৰুমতে ধৰক এই বুঢ়ি মানুহ দুই চাৰিগৰাকী আহিলে বহি এই তামোল পান খালে আৰু অকমাণি জুহাল এখনো তাতে পাতি দিয়া হয় সেই জুহালৰ ওচৰতে বহি তামোল পান খাই ইটো সিটো কৰি তেওঁলোকে সময় দুই চাৰিষাৰ দুখ সুখৰ কথা পাতি সময় পাছ কৰে আৰু এনেইতো আপোনাৰ যিখন শাকনি বাৰী তাত ধৰক পদুনা নৰসিংহ এইবোৰ শাক পাচলি কবিৰ সময়ত কবি এনেই শাক পাচলি লাই লফাৰ যেনে জিকা ভেণ্ডি ডাংবদি সময়ত ডাংবদি এনেকেই ইটো সিটো দি খেতি বাতি কৰি থকা হয় এইবোৰ আমাৰ অসমীয়া মানুহ পৰম্পৰা এটা কৰ্ম বা ধৰ্ম হিচাপে আমি লোৱা হয় সেই ধৰ্ম মতেই আমি সকলোৱে এনেকেই চলি মেলি জীৱন নিৰ্বাহ কৰা হয় তাৰ মাজতো পুখুৰীটো মাছ পুঠি জীয়াই আপোনাৰ দুটা এটা ধৰি খাব পৰাকৈ বৰশীটো জুইকুৰা ধৰ আলহী আহিলে এটা ধৰি খুৱাই এইখিনি সুবিধা ৰখা হয়